হয় সৰুতে আমি বিদ্যালয়ত প্ৰাৰ্থনা কৰিছিলোঁ এনে প্ৰাৰ্থনাই আপোনাৰ মনত ধৰ্ম ঈশ্বৰৰ প্ৰতি থকা এটা ভাব অনাত কেনেদৰে সহায় কৰে বুলি ক'বলৈ গ'লে আমি ঈশ্বৰে আমাক কেনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত ঈশ্বৰে আমাক কেনেদৰে সহায় কৰে বুলি ক'বলৈ গ'লে আমি যেতিয়া স্কুললৈ যাওঁ তেতিয়া আমাক প্ৰথমতেই স্কুলত সোমোৱাৰ পাছত এটা বেল বেল দিয়ে বেল বেল বজোৱাৰ পাছত আমি চবেই স্কুলৰ বাৰাণ্ডাত ঠিয় হৈ আমি প্ৰাৰ্থনা কৰিছিলোঁ প্ৰাৰ্থনা কৰাৰ পাছত আমাক ক্লাছৰূমৰ ভিতৰলৈ যাবলৈ দিয়ে আৰু তাৰপাছত পাঠদান আৰম্ভ হয় আমাৰ তাৰ আগতে তাৰ মাজতে ক'বলৈ গৈছোঁ যে প্ৰাৰ্থনা কৰাৰ পাছত আমাক ঈশ্বৰে কেনেদৰে সহায় কৰে প্ৰাৰ্থনা কৰাৰ পাছত আমি ভাবোঁ যে আমাক ভগৱানে পঢ়িবলৈ মনোযোগ বৃদ্ধি বাঢ়িবলৈ আমাক সহায় কৰিব সেইবাবে আমি প্ৰাৰ্থনা স্কুললৈ গৈয়ে প্ৰাৰ্থনা কৰিছিলোঁ ঘৰত আহিও আমি প্ৰাৰ্থনা কৰোঁ ঠিক তেনেদৰে আমি সন্ধিয়া হোৱাৰ লগে লগে আমি প্ৰাৰ্থনা কৰিছিলো যেতিয়া আমি ভাবোঁ যে আমি প্ৰাৰ্থনাভাগ কৰি ল'লে কৰাৰ পাছত আমাৰ মনটো সুস্থ হ'ব মনটো সুস্থ হ'ব যেতিয়া আমি পঢ়াত কিতাপত মন দিব পাৰিম ভালকৈ পঢ়িব পাৰিম ভালকৈ পঢ়া শুনা কৰি আমি আগবাঢ়ি যাব পাৰিম আমি মই ভাবোঁ সেয়াই আমাক স্কুলতো সেইবাবেই শিকাইছিলে যে আমি মনোযোগ বৃদ্ধিৰ বাবে পঢ়া শুনাত ভালদৰে মন দিবৰ বাবে প্ৰাৰ্থনা কৰিছিলোঁ আৰু এতিয়াও আমাৰ সৰু সৰু ল'ৰা ছোৱালীসকলে এতিয়াও যেতিয়া আমাৰ প্ৰাৰ্থনা কৰে তেতিয়া সদায় তেওঁলোকক শিকোৱা হয় যে পঢ়াৰ আগত প্ৰাৰ্থনা কৰিহে পঢ়িবলৈ যোৱা হয় কাৰণ তেতিয়াহে আমাৰ মন মন যেতিয়া ভালহৈ থাকিব তেতিয়া আমি পঢ়িব পাৰিম ভালকৈ শুদ্ধকৈ লিখিব পাৰিম পঢ়িব পাৰিম মন মন দিব পাৰিম গতিকে সেয়াই আমাৰ ঈশ্বৰে আমাক তেনেদৰেই সহায় কৰে বুলি আমি ভাবোঁ